পোহনীয়া চৰাইৰ পালনত যাতে হাঁহ কুকুৰা ভালদৰে যত্ন লোৱা হৈছে আৰু সিহঁতক বেয়া ব্যৱহাৰ কৰা নহয় কাৰণ আমি নিজেই পুহোঁ যেতিয়া নেকি আমি কেতিয়াওতো বেয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ তাক নিশ্চিত কৰা কিছুমান উপায় আছে বস্তুটো দেখিলেও গম পোৱা যায় নিয়মিত স্বাস্থ্য পৰীক্ষা আমি জন্মৰ পৰা যেতিয়া কণী ফুটি ওলাই পোৱালিটো আমি এসপ্তাহদিন যেতিয়া বৰ্ডিঙত ৰাখোঁ মানে আৱদ্ধ ঠাইত ৰাখোঁ পূৰা শীতত ৰাখোঁ তেতিয়া আমি বহুত যতন স্বাস্থ্য পৰীক্ষা কৰোঁ তিনদিনৰ পৰা এসপ্তাহৰ ভিতৰত এটা ভেকচিন থাকে সেই এইটো ভেকচিন আমি ফাৰ্মাচীৰ পৰা নি চকুত এটুপ এটুপকৈ দিব লাগে সেইবিলাক পোৱালিবিলাক প্ৰথমতে যতন প্ৰথমতে আপোনাৰ ব্ৰইলাৰ দানা ভুচি তলত পাৰি দিওঁ বা ধানৰ পটান বা তুঁহগুড়ি পাৰি দিওঁ থাকিবৰ কাৰণে যাতে উম হয় তাৰপিছত চকু যেতিয়া ভেকচিনটো দি এসপ্তাহ হয় তাৰপিছত আমি বাহিৰলে উলিয়াম তাত আমি স্বাস্থ্য পৰীক্ষা কৰিম এসপ্তাহ হোৱাৰ পিছত যেতিয়া পোৱালিখিনি জন্মৰ তিনদিনৰ পৰা সাত দিনলৈকে এবাৰ ভেক বেজী পালে বা ভেকচিন পালে তাৰপিছত আপোনাৰ আকৌ এসপ্তাহ মানে একৈছ দিনৰ মূৰত এমাহৰ মূৰত আকৌ আপুনি এটা ভেকচিন দিয়া হয় সেই ভেকচিনটো যাতে আমি কুকুৰাৰ যাতে ৰাণি খেত বেমাৰ জোপোকা লগা নহয় তাৰ ওপৰত আমি নিৰ্ধাৰণ কৰি আমি সেইটো ভেকচিন বা বেজীটো দিওঁ স্বাস্থ্য পৰীক্ষা কৰিবলে আমি মাহে মাহেটো বেজী দিয়ে থাকোঁ বেজী দিয়াৰ উপৰিও আমি সিহঁতৰ খোৱা বোৱাৰ ওপৰত খুব বিশেষ ধৰণে গুৰুত্ব লওঁ কাৰণ বিশেষ গুৰুত্ব ল'বলগীয়া নহ'লেতো আমি পুহি আমি একো লাভৱান হ'ব নোৱাৰিম সেইকাৰণে কি কৰোঁ ৰাতিপুৱা সদায় শুই উঠি প্ৰথমতেই ফাৰ্মখনলে গৈ মুৰ্গী হাঁহ কুকুৰাবিলাক ঠিক আছেে নাই চাই নাই তাৰ ওপৰত খুব ভালকে লক্ষ্য কৰোঁ তাৰপিছত সিহঁতক দানা পানী দিওঁ দানা পানী দি সিহঁতক বাহিৰলে ৰ'দত উলিয়াই দিওঁ উলিওৱাৰ পিছত আমি বস্তা যোনবিলাক ৰাতি পাৰি দিওঁ তাত থাকিবলে সিহঁতি মল মূত্ৰ ত্যাগ কৰে সেই গঁৰালটো ভালদৰে আমি ব্লিচিং পাউডাৰ দি চফা কৰোঁ চফা কৰি সিহঁতক পৰিষ্কাৰ পানী খাবলে দিওঁ দানা খাব দিওঁ তাৰপিছত সিহঁতি চৰিব যায় চৰিবলৈ গৈ যেতিয়া পিছবেলা হয় তেতিয়া আমি গঁৰালটো আকৌ এবাৰ আমি ৰ'দত দিয়া সিহঁতি ৰাতি সিহঁতক যোনবিলাক বস্তু ব্যৱহাৰ কৰোঁ সেইবিলাক আমি ৰ'দৰ পৰা যাতে একো বেমাৰ বে বীজাণুৱে তাত আক্ৰমণ কৰিব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দি আমি আহোঁ গুৰুত্ব দি আহি আমি মানে গুৰুত্ব দিওঁ যাতে একো বেমাৰ বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে আৰু আক্ৰমণ কৰিলেতো আমাৰ হাঁহ কুকুৰাবিলাকত বেমাৰ লাগিব সেইকাৰণে সিহঁতৰ স্বাস্থ্যৰ কথা আমি ভাবিয়েই বা সিহঁতৰ স্বাস্থ্যৰ প্ৰতি যতন লৈ আমি সজাগ সচেতন হৈয়ে সিহঁতৰ বস্তুবিলাক আমি খুব পৰিষ্কাৰকে ৰাখোঁ গধূলি যেতিয়া গঁৰাললৈ আহে আমি ভাগে ভাগে ভালকৈ ভালকে বান্ধো যাতে ৰাতি ঠাণ্ডা নাপায় সিহঁতি এতিয়াতো বিশেষকৈ ঠাণ্ডা দিন ঠাণ্ডা দিনত আৰু বিশেষ বেছি যতন মানে যতন ল'ব ৰাতিপুৱা লাইট লগাই থওঁ যাতে লাইটত আমি ভালকে দেখোঁ মানে কিবা চিঞৰিলে বা কিবা কৰিলে তাৰপিছত আমি কি কৰোঁ আপোনাৰ খোৱাৰ খাদ্যবিলাক খোৱাৰ তেওঁ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও মাহে মাহেটো স্বাস্থ্য পৰীক্ষা কৰোৱেই আমি খাদ্য খাবলে সিহঁতৰ পৰ্যাপ্ত খাদ্য দিওঁ কাৰণ ৰাতিপুৱা এবাৰ দিওঁ দুপৰীয়া এবাৰ গধূলি এবাৰ খোৱাৰ দানাৰ লগতে আমি পানীও সমান পৰিমাণে যোগান ধৰোঁ পানীৰ যোগানত অত্যন্ত পানীৰ যোনটো বাচনত দিওঁ সেই বাচনটো খুব পৰিষ্কাৰ দিওঁ আৰু যোনখিনি পানী আমি ব্যৱহাৰ কৰোঁ সেই পানীখিনি ক'বা লেতেৰা খাল নলা বা ক'ৰবাত আৱদ্ধ পানী নিদিওঁ খুব পৰিষ্কাৰ টিউবৱেল বা ফিল্টাৰৰ পানী ইত্যাদিলৈকে মই ব্যৱহাৰ কৰোঁ ঠাণ্ডা দিনতো সৰু সৰু পোৱালবিলাকক কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰোঁ কাৰণ ঠাণ্ডা দিনত পানী বহুত ঠাণ্ডা হৈ থাকে মটৰৰ পানী হওক টিউৱেলৰ পানী এইবিলাকতো মই ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইকাৰণে কি কৰোঁ আমি গৰম পানী ৰাখোঁ গৰম পানী সৰু সৰু পোৱালি মানে এক ডেৰ মাহলৈকে মই খুব মানে আঠ নটা বজাতহে ঠাণ্ডা দিনত মোকলাওঁ কাৰণ সিহঁতি ঠাণ্ডা বতাহটো সহ্য কৰিব নোৱাৰে সৰু পোৱালী ন আৰু গধূলি আপুনি কি কৰোঁ চাৰিটা পাঁচটালৈকে ৰখাই নথওঁ দুই তিনটা বজাৰ ভিতৰতে গঁৰাললৈ যাতে সিহঁতি ঠাণ্ডাটো নাপায় ঠাণ্ডাটো পালে সিহঁতি কি অলপ কষ্ট হয় সিহঁতি ঠাণ্ডাটো সহ্য কৰিব নোৱাৰে যিমান পাখী থকা পক্ষী নহওক লাগে পৰ্যাপ্ত পৰিমাণে পোৱালিবিলাকো তেনেধৰণৰ মানে একদম জন্মৰ পৰা একমাহ মানলৈকে ব্ৰইলাৰ দানা খুদ চাউলেই খোৱাওঁ তাৰপিছত এক মাহৰ চাউল খোৱাও তাৰপিছত যেতিয়া ধান খাব পৰা অৱস্থাত হয় তেতিয়াহে মই সিহঁতক ধান দিওঁ কাৰণ ধান দিবলগীয়া হয় ধানটোৱে বেছি ৱেট গেইন কৰে বুলি মই ভাবোঁ দেই মোৰ নিজৰ মানে অভিজ্ঞতাৰ পৰা কৈছোঁ চাউল খোৱালে এটা মুৰ্গী যিমান দিনত বাঢ়িব লাগে আপুনি যদি ধানটো খুৱাই বেছি ধুনীয়া তাৰ লগতে আপোনাৰ ভিটামিনছ আছে মিনাৰেলছ খুব ব্যৱহাৰ কৰোঁ মিনাৰেলছ দিব লাগে মানে মিনাৰেলছটো দিলে কি কুকুৰাৰ পতককে ভৰি বিষ মানে কিছুমান হাঁহ লেঙুৰা হয় ন তেনেকুৱাবিলাক বেমাৰ আজাৰৰ পৰা দূৰত থাকে কাৰণ ভিটামিন খুব প্ৰয়োজন কাৰণ মানি প্ৰত্যেকটো বস্তুৱে যে সম পৰিমাণে পাইছে তেনেকুৱা বহুত বস্তু ইমানখিনি বস্তু একেলগে প্ৰতিপালন যেতিয়া নেকি এখন মই গঁৰালত কৰিছোঁ নিজেই মানে চব বস্তু যে সমান পৰিমাণে পাব তেনেকুৱা নহয় কিছুমান বস্তু এটা দুটা সৰু হৈও যায় সিহঁতক আকৌ মই এক্সট্ৰাকে বান্ধি মেলি আকৌ ভালদৰে খুৱাওঁ যাতে সিহঁতিও সেই একেটা পৰ্যক্ৰমে ডাঙৰ হৈ যায় তাৰ ওপৰত মই খুব ধ্যান দিওঁ যদি তেতিয়াহে ডাঙৰ হৈ গ'লেহে মানে একেটা বেষ্ট এটা মানে লেভেলত ডাঙৰ হৈ গ'লে মই বিক্ৰী কৰিলে মোটামুটি টকাটো পাই মই নিজেও লাভাম্বিত হ'ব পাৰোঁ আৰু পানীৰ যোগান বিশেষকৈ খাদ্যৰ যোগান সেনেকুৱা মানে খাদ্য আৰু পানী দুয়োটাই সমান গুৰুত্বপূৰ্ণ আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা মানে যেনেকে যোন দিনত মানে যেনেধৰণে এতিয়া ধৰি কিবা এটা বেমাৰ হৈছে লগালগ মই ডক্টৰ যাওঁ বা ফাৰ্মাচীৰ লগত কথা পাতি তাৰ মানে দৰৱ পাতিবোৰ মই যোগান ধৰোঁ